ক'ত আপনালোকৰ তাতে আমি বেৰা থেলি দিলোঁহে বেৰাখান আমি আমাৰ জেগাতে দিছোঁ অ আমি আমাৰ জেগাত কামলা কামলা মাতি আনি আমাৰ জেগাত দিছোঁ আৰ আপনালোকেহে উল্টাকৈ আমাৰ সেইফালে দিছে সেইকাৰণে আপনালোকৰ পানী আমাৰ তাতে পৰে কাৰণে বেৰাখান দিছোঁ আপনালোকে আপনালোকৰখিনি ঠিক কৰি ৰাখিব লাগে সদায় মানুহে সীমাত দিব লাগে বেৰা

হৌ তুমিহোন যে আমাক দেখি আউজিয়াই দিছ সেইকাৰণে পৰে তুমিহোনে অলপ পিছুৱাই দিলা হয় তেতিয়া নপল্লাক হয় আমাৰ পৰে কাৰণে আমি খিৰিকীত ধৰি দিছোঁ বান্ধি দিছোঁ অ সেনে নহয়তো মানুহ ভালকৈ থাকিব লাগে সেইবোৰ হ'লে অলপমান মিলা মিছাকৈ থাকিব লাগে মিলা মিছাকৈ থাকিব লাগে আজি আৰু সমান জেগাত দিব লাগেই অ আমি কিয় আমিতো ঠিকেই দিছোঁ ক'ত আপোনালোকে ঠিকেই দিছে সমান জেগাত দিলে আমাৰ তাতে কিয় পানী পৰে আমাৰ তাতেতো পানী নপৰে

অ কিয় হ'ব বৰষুণত বৰষুণত পিছে চিটিকি পৰে যদি ভাঙি দিয়ক আপোনালোকে আপোনালোকে বেৰাগিলা ভাঙি দিয়ক তেতিয়া চিটিকি নপৰা হ'ব

নপৰা হ'ব আৰু আপনালোকে আৰু মোৰ লগত কাজিয়া কৰি লাভ নাই একো তৰ্কা তৰ্কি কৰি লাভ নাই এইবাৰ মণ্ডল মাতক ঠিক কৰি লওক লাইন টানি লওক অ অ হেইতো যে হেইটো লাইনেই সেইটো সেইটো নলা সেইটো লাইন কৰি দিছোঁ হয়দিয়ে যাব নহ'লে বা কহেদিয়ে যাব অ নালাদি সেইটো নহয় এথান কাজিয়া কৰি তৰ্ক কৰি লাভ নাই আপোনালোকে অমোক তাৰিখে মাতক মণ্ডল মাতক মানুহ মাতক ৰাইজৰ মানুহ মাতক আ আমি আমাৰো সব ৰাইজৰ মানুহ আনিম আনি আপনালোকে কিবা থাকিলে আঁতৰি যাব লাগিব বাৰে বাৰে কাজিয়া কৰি থাকিলে নহ'ব নহয় সদায় সদায় কাজিয়া কৰি থাকিলে নহ'ব নহয় অ তে ঠিক আছে হ'ব এইবাৰ আৰু মণ্ডল মাতি নহয় আপুনি এটা কাম কৰক মোৰ কথা শুনক এইবাৰ মণ্ডল মাতি

হ'বনে অ আমি আমাৰ ক'ত চিধা আমাৰটো চিধা নহয় আমিতো উচিত কথাত আছোঁ উচিত উচিত সময়ত উচিত জেগাত আছোঁ উচিত হেৰিত মাত মাতিছোঁ অ এইবাৰ তেনেহ'লে আপোনালোকে মানুহ মাতক অ অ ঠিক